মোৰ এটা সময়ত পৰা প্ৰত্যাহ্বানমূলক প্ৰজেক্টৰ বা কাম সন্মুখীন হৈছিলোঁ যে টেষ্ট পৰীক্ষা টাইমত মোৰ বহুত বেমাৰ হৈছিল এইচ এছ এল ছিৰ টেষ্ট পৰীক্ষা টাইমত বহুত বেমাৰ হৈছিল আৰু মই ভালকৈ পঢ়িব শুনিব পৰা নাছিলোঁ সেইকাৰণে বহুত বিপদৰ সন্মুখীন হৈছিলোঁ তথা ডক্টৰৰ তাতো দেখাই আছিলোঁ কিন্তু মই বহুত ৰোগ বহুত ৰোগ ৰোগত পৰি আছিলোঁ আৰু কিন্তু পৰীক্ষাটো ভালকৈ দিব পৰা নাছিলোঁ কিন্তু আ লগ বন্ধুৱে মোক বহুত সহায় কৰিছিল সেই আৰু লগ বন্ধুৱে বহুত সহায় কৰিছিল আৰু